এয়া মই ঘৰতে আছোঁ মোক চিনি পাইছে জানো মই অৰুণাচলৰ পৰা কৰিছোঁ এই অৰুণাচলৰ পৰা কৈছোঁ মোক চিনি নাপাব চাগে আপুনি মই মানে আগতে মাজুলীয়েই আছিলোঁ বিয়া হৈ আহিলোঁ হেৰি তাকে মই বোলো হেৰিয়ালৈ মাজুলীলৈ যাম বুলি ভাবিছিলোঁ তাৰপিছত এ মাজুলী কিবা উৎসৱ হ'বনে কি এতিয়া অ অ মই যাম বুলি ভাবিছিলোঁ এতিয়া হেৰি নহয় এনে ধৰক যাম যেনিবা তাত এ কিবা টিকেট চিকেট কৰিব লাগিব নি থকা মেলা সুবিধা

অঁ এনেই ৰাসৰ এনেই গেছ হাউছ আছে চাগে ৰাসৰ হেৰিয়া গুৰিত ভাড়া চাড়া কিবা দিব লাগিব নি হ'লেও আপুনি আপুনি বাৰু কথা চথা পাতিবচোন যদি হয় মই অনলাইন কৰি অলপ পইচা দি পঠিয়াম আপোনালৈ তাৰপিছত কৈ মেলি বাৰু ৰাস কেইদিন হ ৰাস কেইদিন হ'ব

তাকে তেতিয়াহ'লে পাঁচদিন পা পাঁচদিনমানৰ কাৰণে যাম চাগে

নিশ্চয় চাগে মোক আপুনি সহায় কৰিব পাৰিব অ

তাকে

তাকে যাম বুলি ভাবি আছোঁ আৰু চাই মেলি বা আহিমগৈচোন এইবাৰ ৰাস ৰাসৰ দেখাওঁ নাইকিয়া বহুত দিন চাগে আগতকৈ ছিষ্টেমবোৰ আগতকৈ চাগে ছিষ্টেমবোৰ ভালেই হ'ল বেছি সেইকাৰণে যাম বুলি ভাবিছোঁ তাকে আপুনি অকমান সহায় সহযোগ কৰিব আ আমাৰ পৰিয়াল গোটেইটো যাম তাপা আপুনি আমাক অকমান সহায় সহযোগিতা কৰিব আৰু এতিয়া হ'ব দিয়ক